অ' কওকচোন অ' হয় হয় অ' পাই আপেলৰ দুশ টকা কল বিশ টকা অ' নাৰিকল পঞ্চাছ টকামান ধৰি দিম অ' ল'ৰাটো পঠাই দিব মই দি পঠাম বাৰু বস্তুকেইটা হ'ব একাউন্ট পে' কৰি দিলেই হ'ব অ' অ' অ'